আজিকালি স্কুলৰ হওক বা কলেজৰ হওক ল'ৰা ছোৱালী স্কুলৰ পৰা আহি নিজৰ মোবাইল বা টিভি ৰ মাজতে ব্যস্ত হৈ থাকে মাক বাপেকক সেই খেলা ধূলা কৰিবলৈ যাব নিদিয়ে খেলা ধূলাটো কৰিলে ল'ৰা ছোৱালীৰ স্বাস্থ্যটো ভাল থাকে আৰু স্বাস্থ্যটোৰ লগত দুজন সমনীয়া বন্ধু লগ পায় আৰু আমি খেলা ধূলা ল'ৰা ছোৱালীবিলাকে মোবাইলত খেলি ভাল পায় মোবাইলত খেলাতকৈ এখন ফিল্ডত গৈ খেলিব লাগে ফুটবল হওক ক্ৰিকেট হওক ভলী হওক হকী হওক বেডমিণ্টন হওক কমফু হওক যোনে যেনেকৈ ভাল পায় খেলা ধূলাটো কৰিব লাগে খেলা ধূলা কৰিলে আমি দুটা ভাল বন্ধু লগ পাম আমাৰ স্বাস্থ্যটো ভাল থাকিব আমাৰ পঢ়াটো আমি ভাল হওঁ কিন্তু মোবাইলত গে'ম খেলিলে মোবাইলত গে'ম খেলিলে আমি পঢ়া লিখাত ভাল নহওঁ আমাৰ পঢ়াটো বৰ বেয়া বেয়া দিশে গতি কৰে খেলা ধূলাৰ ক্ষেত্ৰত স্বাস্থ্য আৰু পঢ়া সমাজখন দুইটাই ভাল থাকে সেইখন খেলা ধূলা কৰি থাকিব লাগে যিমান পাৰো আমি ল'ৰা ছোৱালীক খেলিবলৈ পঠিয়াব লাগে ঘৰৰ ভিতৰত আৱদ্ধ কৰি মোবাইল দি মোবাইলত গে'ম খেলি টিভি ত গে'ম খেলি দিয়ে দিব নালাগে সেইকাৰণে মই ল'ৰা ছোৱালীবিলাকক যিমান পাৰোঁ দৌৰিব লাগে কবাডী চবাদি যেনেকৈ যোনে যি পাৰে খেলি থাকিব লাগে এঘণ্টা হওক ইয়াৰ আধা ঘণ্টা হওক খেলা ধূলা কৰি থাকিব লাগে খেলা ধূলাটোৰে মেইন স্বাস্থ্য ভাল থাকে শিক্ষাটোও ভাল হ'ব আমাৰ খেলা ধূলা কৰক ঘৰত বহি গে'ম খেলি মোবাইলত গে'ম খেলি একো লাভ নাই গাৰ্জেনবিলাকো ল'ৰা ছোৱালীৰ লগত নিজেও খেলা ধূলা কৰিব লাগে নিজৰ তেখেতৰ স্বাস্থ্যটো ভাল থাকিব খেলা ধূলাৰ যোগেদি শেষত আমি সকলোৱে খেলা ধূলা এঘণ্টা হ'লেও আধা ঘণ্টা হ'লেও খেলা ধূলাটো আমি কৰি থাকিব লাগে ৰূমৰ ভিতৰত আৱদ্ধ কৰি নথব ল'ৰা ছোৱালীক মোবাইল দিন দি নথব যে মোবাইলত গে'ম খেলবলৈ